ৰাজ্যিক ৰাজ বা ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা ফটোগ্ৰাফী প্ৰতিযোগিতাত বৰ্তমানলৈকে অংশগ্ৰহণ কৰিবলৈ সুবিধা পোৱা নাই কিন্তু মই অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী যদিহে এনেধৰণৰ ৰাষ্ট্ৰীয় বা ৰাজ্যিক ফটোগ্ৰাফীৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাওঁ তেনেহ'লে মই অংশগ্ৰহণ কৰিব বিচাৰিম যিহেতু মই ফটোগ্ৰাফি ভালপাওঁ গতিকে তেনে সুবিধা যদি ভৱিষ্যতে যিকোনো প্ৰকাৰে লাভ কৰোঁ তেন্তে মই সেই হেৰুৱাব নোখোজোঁ মই অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিম আৰু লগতে ই মোক আনন্দ প্ৰদান কৰিব যিহেতু ফটো মাৰি মই ফটো তুলি ফটো তুলাটো মোৰ এটা হবী হয় গতিকে এনেধৰণৰ সুবিধা লাভ কৰিব পাৰিলে মই অত্যন্ত সুখী হ'ম সিমানেই